কৃষকসকলে আমাৰ এই গৰু গোবৰ আৰু ছাগলী গোবৰ আৰু ম'হৰ গোবৰ এইবিলাক আমি ধুনীয়াকৈ ৰাখিব লাগিব যাতে এনেকৈ বৰষুণ পৰিলে গোবৰবিলাক মানে উটি যাব পাৰে গতিকেলৈ গোবৰবিলাক আমি ওপৰত এখন ছাল দি থ'বলগীয়া হয় ওপৰত এখন ছাল দি থ'লে গোবৰখিনি ভাল হৈ থাকে সেই গোবৰখিনি শুকোৱাব কাৰণেও ভাল হয় গোবৰখিনি শুকান কৰি লোৱাৰ পিছতহে আমাৰ পচন সাৰ বনোৱা শুকান কৰি হে পচন সাৰ বনোৱা হয় গতিকেলৈ গোবৰখিনি লগে লগে দিলে আমাৰ পচন সাৰ নহয় গোবৰখিনি হয়তো পাঁচ ছমাহ আমি শুকানকৈ ৰাখিবলগীয়া হয় শুকানকৈ ৰখাৰ পিছতহে পচন সাৰ বনাব পাৰি